হেল্ল' অঁ কওকচোন অঁ হয় হয় কওকচোন অ' হয় ৰিপৰ্তটো কৈ দিবচোন

অঁ হয় কিবা চেফতি থাকিব লাগিব নেকি এই কেইদিন চেফত থাকিব লাগিব নেকি অঁ

অ' অঁ ঠিক আছে

অঁ মই আৰু যাব পাৰি কেহিনা যাব লাগিব গ'লে আৰু যাব লাগিব নেকি তাতে চেক আপৰ কাৰণে অঁ লৈ যাব পাৰিম ঠিকে আছে মোৰ অফিছ টাইমটো অঁ ঠিক আছে হ'ব দিয়ক অঁ হয় হয় হয় হয় নাই নাই নাখাওঁ নাই মোৰ অলপ চৰ্বিতো বাঢ়ি গৈছে মানে মানে মোৰ চৰ্বিটো বাঢ়ি গৈছে অলপ মানে মই ৰানিংটো কৰিব নোৱাৰো ৰানিংটো কৰিব পাৰিলে ভাল আৰু জীমত যাম এতিয়া নতুনকৈ অঁ অঁ

অঁ অঁ এলাক মিছা কথা কৈছে চাগে অঁ হয় হয় ঠিক আছে থেংক ইউ থেংক ইউ

অঁ অঁ ঠিক আছে